আমাৰ অঞ্চলত এইটো অঞ্চলত বিশেষকে আমাৰ অতিকৈ বিখ্যাত খাদ্য হ'ল প্ৰথমতে মাছৰ টেঙা ধৰক ৰৌ মাছৰ টেঙা বা কুঁহি মাছৰ টেঙা যিকোনো টেঙা মাছৰ লগত আমাৰ টেঙা মানে সাংঘাতিক এটা অনবদ্য মানে এটা মানে কমবিনেচন হয় আমাৰ অসমীয়া ৰন্ধনশালত আমি মাছৰ টেঙা খাই ডাঙৰ হৈছোঁ আমাৰ মাছৰ টেঙাটো প্ৰথম আমি ভাল ভাল পাবলৈ শিকাইছোঁ শিকিছোঁ মানে মাছক ভাল পাবলৈ শিকিছোঁ টেঙাৰে তাৰ প্ৰথম প্ৰথম পাৰম্পৰিক খাদ্যৰ বিষয়ে যদি ক'বলৈ খোজো মাছৰ টেঙা প্ৰথমত ৰাখিম দ্বিতীয়তে আমি ৰাখিম গৰৈ মাছৰ পিতিকা গৰৈ মাছটো পুৰি পেলাই আমি পিতিকা কৰি খাওঁ সেইটো এটা সাংঘাতিক এটা মানে সাংঘাতিক এটা লোভনীয় এটা খাদ্য সম্ভাৰ হয় সেইটো আমি খুবেই প্ৰায় খাওঁ গৰৈ মাছ আনিলে আমি আঞ্জাত দি কমেই খাওঁ আমি পুৰি পেলাই বেছিয়ে খাওঁ তাতে আমি পিয়াজ জলকীয়া নিমখ আদা এনেকে মিহলি কৰি লওঁ তেল অলপ দি পেলাই সেইটো পিতিকা কৰি খাওঁ প্ৰথমতে গৰৈ মাছটো পুৰি লওঁ তাৰ তৃতীয়তে মই ক'বলৈ বিচাৰোঁ যে আমাৰ ইয়াতে মানে জনগোষ্ঠী জাতি জনগোষ্ঠী বহুত আছে যিহেতু আমাৰ ইয়াতে গাহৰি মাংস খুবেই প্ৰচলন আছে ত গাহৰি মাংস বিৰাটে প্ৰিয় বহুত বহুতৰ মোৰো অৱশ্যে ময়ো খাওঁ মইও মোৰো প্ৰিয় হয় গাহৰি মাংস গাহৰি মাংস বিশেষকে ভাল ভাল লাগে আমাৰ বাহঁগাজৰ লগত বিৰাটে ভাল লাগে গাহৰি মাংস লাই শাকৰ লগত ভাল লাগে আমি ইয়াতে গাহৰি মাংস গাহৰি লাই গাহৰি বাঁহগাজ ইয়াতে একদম বিখ্যাত হয় একদম সাংঘাতিক ফেমাছ এটা মানে কুইজান হয় আমাৰ ইয়াৰ নৰ্থ ইষ্টৰ তাৰ লগতে আমি তৃতীয়তে আমি যদি ক'বলৈ যাওঁ আমাৰ ইয়াতে একদম একদম লোকেল একদম মানে লোকেল মানে আমাৰ খাদ্য হ'বলৈ যদি যায় তেন্তে আমাৰ পিঠা পনা আমাৰ যোনটো ধৰক ঘিলা পিঠা হওক বা আপোনাৰ নাৰিকলৰ লাড়ু হওক বা আপোনাৰ তিলৰ পিঠা হওক নাৰিকলৰ পিঠা হওক এইখিনি আমাৰ একদম লোকেল খাদ্য হয় আমাৰ ইয়াৰ বাহিৰে ভাৰতত কোনো জেগাত নাপায় আমাৰ ইয়াতে ইয়াতে লোকেলি বনোৱা হয় বৰা চাউল বৰা চাউলৰ নাৰিকল বা বৰা চাউলৰ গুড়েৰে বৰা চাউল তিলেৰে এনেকে বনোৱা হয় বা চুজিও দিয়া হয় ত' এইখিনি এইখিনি খুবেই প্ৰিয় আৰু আমাৰ ইয়াতে ইয়াৰে একদম পাৰম্পাৰিক একদম খাদ্য সম্ভাৰ হয়